হয় হয় হয় হয়

হয় আমাৰ এই ডিব্ৰুগড় ডিস্ট্ৰিকৰ ওচৰে পাজৰে আছে কিছুমান ঠাই ডিব্ৰুগড়ত আপুনি যদি আহে ডিব্ৰুগড়ত হো আপুনি থকা ব্য়ৱস্থাতো পাই যাব ইয়াৰ পিছত আপুনি যদি ফুৰিবলৈ যাওঁ বুলি ভাবে আপুনি আমাৰ ইয়াত ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্য়ানখন আছে তাৰ ওচৰতে বৰষাৰণ্য় আছে পবা বৰ্ষাৰণ্য়খন আছে

সেই ব্ৰীজখন আপুনি দেখিব পাব মানে আৰু আৰু কাষেদি কিছুমান মানে ধুনীয়া ধুনীয়া দৃশ্য় আপুনি উপভোগ কৰিব পাৰিব তাতে আৰু ইয়াৰ লগতে আৰু আপুনি ফুৰিব পাৰে জগন্নাথ মন্দিৰ আছে ডিব্ৰুগড়ত এটা মানে বিখ্য়াত যিটো মেইন পুৰীৰ যিটো মানে আপোনাৰ মেইন জগন্নাথ মন্দিৰ তাৰ ৰেপ্লিকা এটা আছে সেইটো ফুৰিব পাৰে আপুনি দুই তিনিদিন লৈ আহিব ডিব্ৰুগড় ডিস্ট্ৰিকত ফুৰিবলৈ যদি আহোঁ বুলি ভাবে হয় হয় পাৰিব মই যি কি গিটা জেগা কলোঁ সেইগিটা ইমান অসুবিধা ন'হব হয় হয় হয় পাব আপুনি আমাৰ ইয়াত ট্ৰেভেল এজেঞ্চী কিছুমানো আছে তেওঁলোকৰ সৈতে যোগাযোগ কৰি ল'ব পাৰে নহ'লে নিজৰ গাড়ী যদি লৈ আহে নিশ্চয় আপুনি পাৰিব মানে একেদিনাই কেইবাটাও জা ঠাই ফুৰি আহিব পাৰিব হয় ডিব্ৰুগড়ৰ পৰা শিৱসাগৰ এঘণ্টাৰ বাট আপুনি ডিব্ৰুগড়ৰ পৰাও ফুৰি আহিব পাৰে ডিব্ৰুগড়ত থাকিও যদি যাওঁ বুলি কয় তেতিয়াও পাৰিব ধন্য়বাদ